অসমত গৰু ছাগলী উপৰিও আমাৰ এতিয়া গাহৰি পোহা হয় ব্যৱসায় কাৰণে গতিকেলৈ গাহৰি আমি পোৱালি দিয়াইও আমাক গাহৰি বিক্ৰা হয় কাৰণ পোৱালি দিয়াই বিকালৈ বিকিলৈও আমাৰ বহুত প্ৰফিট থাকে তাৰ উপৰিও আজিকালি আমাৰ পেকেটিং হিচাপে বাহিৰলৈ যায় আৰু আহোমসকলৰ আমাৰ আহোমসকলৰ পূজা কিছুমানত আমাৰ গাহৰি দৰকাৰ হয় মাংসটো গতিকেলৈ মাংস দৰকাৰ কাৰণে আমাৰ গাহৰি পোহা হয় তাৰ উপৰিও আমাৰ পেকেটিংবিলাক থাইলেণ্ড আদি দেশলৈয়ো আমাৰ বহুত মাংস আমাৰ ৰপ্তানি হয় গতিকেলৈ আমাৰ গাহৰি ব্যৱসায়টো আমি অসমত জন্তুৰ ব্যৱসায় হিচাপে বহুত ভাল ব্যৱসায় বুলি আমি ভাবো